হেল্ল' ঐ কি কৰা ঐ ডিম্পুৰ চেনেলটো চাইছ' নে তই আজি এই ডিম্পুৱে ক'লে ৰাস চাবা ৰাসৰ ভিডিঅ'কেইটা চাইছ' নে এই ৰাসৰ কেইটা মজা লাগিছে সঁচাই বিদ্যা মজা লাগিছে এই আৰু এই ন নতুন ভিডিঅ' আহিছে মই শ্বেয়াৰ শ্বেয়াৰ কৰি দেচোন মোৰ তাতে অঁ এই তাৰপিছত এই কি আছিলে এই ইহঁত যে এই গৈছিলে ভ্ৰমণত গৈছিল ডিম্পুৱে ক'ত গৈছিল এইটোৰ নাম এই ইংলেণ্ড গৈছিল নেকি

এই একদম অৰিজিনেলী আমি যাৱা যেন লাগিছে কিবা এটা লাগিছে কিন্তু এই প্ৰথমতে কেথেন কেথেন চাইছিল ভাল ভিডিঅ' আৰে মইতো মইতো একদম পুৰা এই আগতে এই যে ফাৰ্ষ্ট এই লাক জিঅ' নেটৰ এথান তেথেনৰ পৰাই আৰম্ভ কৰছিলোঁ না এই চাইকেলেদি যাৱা ভিডিঅ'ৰ পৰা আৰু চায়ে আছোঁ ইয়াৰ ভিডিঅ' টেনশ্যন নাই আৰ মজা লাগে চিৰিয়েলটো মজা লাগে ইয়াৰ অঁ চেই ইয়াৰ অসমত পুৰা ফেন ফ'লয়িং পুৰা ইয়াৰ অসমৰ আৰু কেৰী মিনাতী আৰ সি কেৰী মিনাতীৰ দৰে অঁ ভিডিঅ'টো দে অ'ন কৰিছো মই ডাউনল'ড কৰি থওঁ মোৰ তাতে নেট নাই অঁ